আচলতে মোৰ লিখি মই ভাল পাওঁ আৰু লিখা মেলা কৰাটো মই নিজৰ কেৰিয়াৰ হিচাপেও মানে গঢ়িব বিচাৰোঁ মই বিভিন্ন সময়ত লিখোঁ বিশেষকৈ যেতিয়া ধৰক কিবা কাৰণত খং উঠি থাকে বা কে যেতিয়া দুখ লাগে বা সুখ লাগে মই মানে মোৰ লিখনিৰ জৰিয়তে মোৰ অনুভৱখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ আৰু কেতিয়াবা গৈ সেই অনুখিনি ধৰি লওক কেতিয়াবা কিবা এটা বস্তু লিখি থলোঁ সময়ৰ পাছত কেতিয়াবা গল্প বা কেতিয়াবা তেনেকুৱা ধৰণৰ ম'টিভেশ্বনেল স্পীচ্ছলৈ মই সেইখিনি কেতিয়াবা লিখোঁ পেপাৰে পত্ৰই পঠিয়াওঁ তো এনেকৈয়ে মই লিখা মেলা কামটো চলি চলি আছে আৰু মই আচলতে বহি লিখিবলৈ ভাল পাওঁ আচলতে লিখা মেলা কামটোত এটা শান্তিপূৰ্ণ পৰিৱেশৰ প্ৰয়োজন মই বিশেষকৈ ৰাতিৰ সময়ত লিখি বেছি ভাল পাওঁ দিনৰ সময়তকৈ আচলতে লিখা মেলা কৰিবলৈ এটা শান্তিপূৰ্ণ পৰিৱেশ লাগে আৰু যিহি যিমানেই যি যিমানেই আপোনাৰ এটা প্ৰাকৃতিক পৰিৱেশ পোৱা যায় সিমানেই আচলতে মনৰ ভাৱবোৰ আৰু শব্দবোৰ বেছি ভালকৈ আহে আৰু আচলতে এইটো কোনো মানে লিখা মেলা কৰিবলৈ মই নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন বুলি মই নাভাবোঁ যদি মন মন থাকে আপোনাৰ হেজাৰ কোলাহলৰ মাজতো লিখিব পাৰি ট্ৰেইনত গৈ থাকোঁতেও লিখিব পাৰি বা হুলস্থুলৰ মাজতো লিখিব পাৰি সেইখিনিয়েই